আজিকালি মানুহে নিজৰ লোকনৃত্য় বা নিজৰ সা সাংস্কৃতিক নৃত্য়বিলাকৰ তুলনাত আধুনিক নৃত্য়বিলাক বা পাশ্চাত্যকৰণ নৃত্য়বিলাক কৰিব পচন্দ কৰা দেখা যায় কাৰণ পাশ্চাত্য়কৰণৰ প্ৰভাৱ বুলি ক'ব লাগিব আৰু গোলকীয়কৰণৰ প্ৰভাৱ বুলি ক'ব লাগিব গোলকীয়কৰণে পৃথিৱীৰ এখন দেশৰ তুলনাত আন এখন দেশক সংলগ্ন কৰি এখন আচলতে গোলকীয় গাঁৱলৈ পৰিণত কৰিছে যাৰ ফলত মানুহবিলাকে এটাৰ এখন ৰাজ্য়ৰপৰা আন এখন দেশৰ সংস্কৃতিবিলাক অদলা বদলা কৰা দেখা যায় আৰু নিজৰ মতে